ভাৰতৰ প্ৰত্যেকে চাহ ভাল পাই আৰু সেইবাবে চাহ ভাৰতৰ এটা উল্লেখযোগ্য পানীয় মই ঘৰত চাহ দুই ধৰণে বনাওঁ তাৰে প্ৰথম ধৰণটো হৈছে যদিহে মই গাখীৰ চাহ বনাওঁ তেতিয়া মই প্ৰথমতে এটা চচপেনত গাখীৰখিনি উতলাওঁ আৰু গাখীৰখিনি অলপ উতলাৰ পাছতেই তাত মই চেনী দিওঁ আৰু চেনী দি অলপ সময় উতলাই ৰাখোঁ যেতিয়া এইটো অনুভৱ হয় যে চেনীখিনি গাখীৰৰ সৈতে সম্পূৰ্ণৰূপে মিহলি হৈ গ'ল তাৰ পাছত তাত মই নিৰ্দিষ্ট পৰিমাণত চাহপাত দিওঁ আৰু চাহপাত দিয়াৰ পাছত ইচ্ছা অনুসৰি যদিহে প্ৰয়োজন হয় মই কেতিয়াবা তেজপাত দিওঁ আৰু কেতিয়াবা মই আদা থেতেলিয়াই তাত দিওঁ সেয়া হৈছে ঘৰত বনোৱা সাধাৰণ গাখীৰ চাহ আৰু এক ধৰণে মই চাহ বনাওঁ সেয়া হৈছে ৰঙা চাহ ৰঙা চাহ বনাবলৈ যাওঁতে ৰঙা চাহ আকৌ দুই ধৰণৰ দুই ধৰণে মই বনাওঁ প্ৰথমবিধ হৈছে যেতিয়া চাহত অন্য একো দিয়া নহয় প্ৰথমতে পানী দিয়া হয় পানীটো উতলাই লওঁ তাৰ পাছত চেনী দিওঁ আৰু তাৰ পাছত প্ৰয়োজন অনুসৰি চাহপাত দিওঁ আৰু তাৰ পাছত ৰঙা চাহৰ আৰু এটা ভাগ বনাওঁ সেইটো হৈছে নেমু দিয়া ৰঙা চাহ বা যাক আমি লেমন টি বুলিও ক'ব পাৰোঁ আৰু সেই নেমু দিয়া ৰঙা চাহ বনাবলৈ যাওঁতে প্ৰথমতে পানীত আমি চেনী দিওঁ চেনী দিয়াৰ পাছত তাত সামান্য পৰিমাণৰ নিমখো দিওঁ তাৰ পাছত আমি তাত যেতিয়া পানীখিনি উতলে তাৰ পাছত আমি তাত চাহপাত দিওঁ চাহপাত দিয়াৰ পাছত এতিয়া চাহৰ যেতিয়া বৰণ যেতিয়া হয় তেতিয়া ৰঙা বৰণ এটা হৈ উঠে তাত সামান্য পৰিমাণে দুফুট বা তিনিফুট নেমু চেপি দিওঁ আৰু তাৰ পাছত আমি তাক ঠাণ্ডা কৰি আমি আমি তাক অলপ ঠাণ্ডা কৰি পৰিৱেশন কৰোঁ সেয়া হৈছে লেমন টি বা নেমু দিয়া ৰঙা চাহ তৈয়াৰ কৰা মোৰ পদ্ধতি